আমাৰ দৰং জিলাত কোনো ধৰণৰ চিনেমা হল নাই আমি চিনেমা চাব গৈছিলোঁ আগতে গুৱাহাটী বা মঙ্গলদৈত গুৱাহাটীত চিনেমা চাইছিলোঁ অনুৰাধা নেপচুন প্ৰাগজ্যোতিষ এইবিলাকতে চাইছিলোঁ আমাৰ ইয়াতে কোনো ধৰণৰ বৰ্তমান চিনেমা হল নাই গতিকে এই চিনেমা হল চাব গ'লে আমি এতিয়াও যাব লাগিব গুৱাহাটীতে বেলেগকৈ তাৰমানে ইয়াতে নাই মঙ্গলদৈত এতিয়া মঙ্গলদৈৰটো বন্ধ হৈ চিনেমাৰ চোৱাত অলপ অসুবিধা হয় এতিয়াটো চিনেমা হলত চোৱা নহয়েই আমাৰ যিহেতু এতিয়া ম'বাইল আছে ম'বাইলতে গোটেইখিনি চিনেমা চাব ইচ্ছা কৰিলে ম'বাইলতে চোৱা হয় এইখিনিয়েই